অঁ হয় ৰৌমাছ এতিয়াতো অলপ বেছি হৈ আছে তিনিশ টকা কৰি আছোঁ আমি কে জি

বাহু চাৰিশ টকা

এইয়া লোকেল লোকেল পাব লোকেলো পাব চালানিও পাব চালানিতো অকণমান কম চালানি আমাৰ তাত বাহু চালানি অঁ হয় কিমান লাগিব আপোনাক

কেতিয়ালে লাগিব আমি অনাবলে অনাব লাগিব বস্তুখিনি গতিকে দহ বিছ টকা কম ল'ব পাৰি আৰু একো নাই তাতকে আৰু কম নোৱাৰি মানে তাতকে কমাব নোৱাৰিম আৰু আমি বিছ টকা এটা কমাব পাৰিম আকৌ মাছ মাছ অঁ হ'ব বাৰু দিয়ক একো নাই হয় তেনেহ'লে যদি বাহুতো বাহু আমি কম কৰিব নোৱাৰিম ৰৌটো কম কৰিব পাৰিম অকণমান কিন্তু এডভান্স ম মানে পইচা দিব লাগিব তাৰ কাৰণে যদি কম কৰি দিওঁ তেনেহলে এডভান্স অলপ মান দিব লাগিব অঁ ঠিক আছে হ'ব তেনেহলে হ'ব হয় হয় হ'ব ঠিক আছে হয় ঠিক আছে